হয় মই বাছেৰে বহুত দূৰ দূৰণিলৈ গৈছোঁ বাছেৰে মই দূৰ মানে গুৱাহাটী ডিব্ৰুগড় নাহৰকটীয়া এনেকৈ আমি ফুৰিবলৈ যাওঁ আৰু বাছত আপুনি সোমাই গৈয়ে চালকৰ আসনখন পোৱা যায় আৰু চালকে এজন ওচৰতে হেণ্ডিলমেন বহিব পৰা এখন চিট আছে চালকৰ চিটৰ ওচৰতে থাকে আৰু লগতে আগফালে ষ্টেনডাল থাকে লগতে বাছখন কমেও ত্ৰিছটামান চিট থাকে চিটৰ ওপৰতে ষ্ট'ৰেল কেৰিয়াৰ থাকে তাতে বেগবিলাক ৰখা হয় যাত্ৰীৰ সুবিধাৰ কাৰণে কিছুমান ষ্ট'ৰেজ অলপ সৰু থাকে সৰু হোৱা কাৰণে যাত্ৰীসকলৰ অকণমান অসুবিধা হয় কিয়নো বেগবিলাক কেতিয়াবা জাম্পিঙত বেগবিলাক মাথাত পৰি যায় আৰু অলপ বহল হ'লে ষ্ট'ৰেজ কেৰিয়াৰবিলাক অলপ বহল হ'লে সুবিধাজনক হয় যাত্ৰীবিলাকৰ আৰু প্ৰত্যেক চিটবিলাক দুটা দুটাকৈ চিট থাকে চিটবিলাক ক'ভাৰে ধুনীয়াকৈ পৰিপাটিকৈ অঁ সজাই থোৱা থাকে আৰু চিটৰ পিছফালে এটা হেণ্ডেল থাকে যাতে যাত্ৰীয়ে ব্ৰেক মাৰিলে আগলৈ যাতে হেঁচা নোখোৱাকৈ ধৰিব পাৰে এনেকৈ হেণ্ডেলডাল দি আমাৰ যাত্ৰীসকলৰ সুবিধাৰ কাৰণে এইটো সুবিধা কৰি দিয়ে লগতে আমি বহুত দূৰৰ দূৰণিলৈ যাওঁ ডিজেলেৰে চলে প্ৰকৃততে বাছখন আমি বাছেৰে বহুত দূৰ দূৰলৈ দূৰ দূৰণিলৈ আমি ভ্ৰমণ কৰিবলৈ যাওঁ যেনে গুৱাহাটী তেজপুৰ বোকাখাট নাহৰকটীয়া ডিব্ৰুগড় শিৱসাগৰ এনেকৈ আমি বহুত দূৰ দূৰণিলৈ যাওঁ এনেকৈ আমি বাছেৰে গ'লে সুবিধাজনক হয় সেই সুবিধামতে আমি আকৌ ঘূৰি আহিব পাৰোঁ আমি বিশেষকৈ অধিবেশনৰ যেতিয়া অধিবেশন হয় তেতিয়া আমাৰ বহুত বাপসমস্ত আইসমস্ত ওলায় তেতিয়া আমি এখন বাছেৰে দুৰাতিৰ কাৰণে ভাড়ালৈ লওঁ আৰু সেই দুৰাতি আমি অহা যোৱা কৰি বাছৰ সুবিধাসমূহ আমি গ্ৰহণ কৰোঁ ধন্যবাদ